নমষ্কাৰ দাদা হয় আপোনাৰ বেবেজীয়াৰ পৰা কৈছিলোঁ মনজিত গৌতম আপোনাৰ মোৰ এটা অৰ্ডাৰ ডেলীভাৰ কৰিলে বস্তুটো মানে আপোনাৰ মোৰ ডেলীভাৰী মানে যিটো প্ৰডাক্ট মই কিনিব বিচাৰিছিলোঁ সেই প্ৰডাক্টটো সেইটো নহয় গতিকে এই প্ৰডাক্টটো মই কেঞ্চেল কৰিব বিচাৰিছোঁ আৰু মোৰ মই যিহেতু প্ৰডাক্টটো ল'লো ল'লো এতিয়া পেমেণ্ট কৰা হৈ গ'ল মোৰ পইচাটো ৰিফাণ্ড কৰিব লাগিছিল মানে মই এযোৰ জোতা দিছিলোঁ আপোনাৰ যোতাজোৰ মোৰ ছাইজ ছয় নম্বৰ আহিছে য'ত মই আঠ নম্বৰ ছাইজৰ দিছিলোঁ গতিকে মোক প্ৰডাক্টটো ৰিটাৰ্ণ কৰি মোৰ পইচাটো ৰিফাণ্ড কৰিব লাগিছিল সেইটো কাৰণে মই তাৰ কেঞ্চেলেচন প্ৰক্ৰিয়াটোৰ বিষয়ে আৰু মোৰ অৰ্ডাৰটোৰ বিষয়ে আপোনাৰ মানে পইচাটো ৰিফাণ্ড কৰিবলৈ অনুৰোধ জনোৱা হ'ল মোৰ ফোন নম্বৰটো যিটো জিৰ' ওৱান ফাইভ ছেভেন টু থ্ৰী ফ'ৰ ওৱান থ্ৰী ছেভেন এই নম্বৰটোত মোক অৰ্ডাৰটোৰ পে'মেণ্টটো পঠাই দিলেই হ'ল